মই বিশেষকৈ ভ্ৰমণ কৰি খুব ভালেই পাওঁ আৰু ভ্ৰমণ কৰাৰ এতিয়া জেগাখিনি মই গোটেখিনি নাম তাকে ক'ব নোৱাৰিম বহুত দূৰ দূৰণিলেকে গৈছোঁ ভ্ৰমণ কৰিছোঁ আৰু তেতিয়া বাহিৰ জেগাত ঘূৰা ফুৰা কৰা যায় তেতিয়া বহুতো কথা শিকা যায় শিকিব পাৰি যেতিয়া বা এজেগাত আমি ভ্ৰমণলৈ যাওঁ কিছু পৰিৱেশ কিছুমান আমি লক্ষ্য কৰোঁ পৰিৱেশ কেনেকুৱা পৰিষ্কাৰ নে অপৰিষ্কাৰ ভালনে বেয়া আমি নিজৰ শতি সন্তান হওক বা শুদ্ধি অহা যুৱ অনুভৱ প্ৰজন্ম যুৱ প্ৰজন্মই হওক তেওঁলোকক বিভিন্ন ঠাই এদক্ষ যদি আমি দেখুৱাব পাৰোঁ খুব আনন্দ কথা আৰু ভ্ৰমণ এইকাৰণেই কৰিব লাগে কিছু নলেজ আপ হয় অলপ বাঢ়ি জেগাত আমাৰ হোম ডিষ্ট্ৰিকটো যেনেকুৱা আৰু হওক বা বাহিৰ বাহিৰ ডিষ্ট্ৰিকবিলাক কেনেকুৱা অকণমান যদি ঘূৰা ফুৰা কৰি আমি সমান্তৰলভাৱে চাওঁ

কেনেকৈ থাকিব লাগিব এইখিনি কথা আমি বুজি পাইছোঁ দেখি পাইছোঁ আৰু কণ কণ সৰু ল'ৰা ছোৱালীবিলাকক ভ্ৰমণৰ সময়ত কেনেকুৱা পৰিৱেশ বিৰাজ কৰি থকা কিছু ঠাই আমি দেখুৱালৈ তেওঁলোকৰো মনটো খুব ফূৰ্তি হয় আৰু ভ্ৰমণে মোক জীৱনত এনেকুৱা প্ৰভাৱ পেলাইছে মই যিমান দূৰ দূৰণি লৈ গৈছিলোঁ বা যাওঁ সেইসমূহ জেগালৈ আকৌ এবাৰ যদি যাবলৈ মই চেষ্টা কৰোঁ সেইখিনি জেগালৈ কিছু আৰ্থিক দিশতে মই যাব নোৱাৰা প্ৰতিবেগেই প্ৰভাৱ পেলাইছে বুলি মই ভাবোঁ